ধান মাহ সৰিয়হ আৰু উৎপাদন হ'লেও ইয়াত বিক্ৰী কৰিবলৈ কোনো বজাৰ নাই আৰু কৃষি প্ৰযুক্তিবোৰ আও পুৰণি গতিকে লৈ কম উৎপাদন হয় আজিকালি

গতিকেলৈ কৃষি খণ্ডত নিয়ােগ

উৎপাদিত সামগ্ৰী বোৰ নষ্ট হৈ যায় দেখা যায় কৃষি ক্ষেত্ৰত ৰবি শস্যৰ ধৰি মাহ জাতীয় সামগ্ৰী

আমাৰ কি এই পাচলি জাতিয় সামগ্ৰী উৎপাদন হ'লেও সামান্য মূল্যত বিক্ৰী কৰিবলগীয়া হয় এই খিনিত কৃষি লগত জীৱিত মানুহখিনিৰ বৃহৎ এটা প্ৰত্যাহ্বানৰ সন্মুখীন হয়

এই ক্ষেত্ৰত গ্ৰাম্য অৰ্থনীতিৰ কিছু পিছ পৰি থকা দেখা যায়